অঁ কওক মাছ আপুনি পাব

কি মাছ ল'ব আপুনি ৰৌ ভকোৱা দামটো আপোনাৰ দামটো আপোনাৰ কেজি হিচাপে দাম বেছি কম বেছি আছে ভকোৱা আপোনাৰ চাৰে চাৰিশ ডাঙৰ পাঁচ কেজি আৰু কি ল'ব ডাঙৰ ভকোৱা পাঁচ কিলো

ৰৌ মাছৰ আপোনাৰ চাৰে তিনিশ আছে চাৰে তিনিশ কালি দিব এতিয়া নোৱাৰিম আপোনাৰ পঞ্চাছ কেজি ষাঠি কেজি মাছ দিব পাৰিম এশ এশ কেজি দিব পাৰিম এক কুইণ্টেলৰ লৈকে বিকিব পাৰিম

অঁ অঁ কিলো দছ টকা ড্ৰেছিং কৰি দিয়া দছ টকাকৈ দিব লাগিব পাৰ কেজি অঁ হোম ডেলিভেৰীও তাৰমানে আপোনাৰ গাড়ী মটৰ নাই নহয় হোম ডেলিভাৰী কেনেকৈ কৰিম নিজে নিজে লৈ যাব লাগিব আহি উজান বজাৰতো আছে আপোনাৰ পল্টন বজাৰতো আছে আৰু আপোনাৰ হেৰিত আছে লখৰাত অঁ হ'ব অঁ খবৰ দিব আপুনি অঁ আগদিনা দিব আপুনি অঁ হ'ব হ'ব হ'ব অঁ কৃষ্ণ কৃষ্ণ